অঁ ভূপেন ভূপেন আছে ভূপেন হাজৰিকাতো এটা বিখ্যাত গায়ক এই ভূপেন হাজৰিকাৰ বিষয়ে সকলোৱে জানে তো মানে মা মানুহ বহুত গীত গাইছিল মানুহক লৈ গাইছিল ভালপোৱাক লৈ যেনে এনেকৈ ধৰি লওক মানুহে মানুহৰ বাবে তাৰপাছত সেইটো গাব পাৰা মানুহে মানুহৰ বাবে তাৰ পিছত আৰু আছে মৃত্যুঞ্জয় এটা আছে আৰু বহুত আছে তোমাৰ বিশ্বৰ ছন্দে ছন্দে এটা আছে তাৰ পাছত বহুত আছে তুমি এটা কাম কৰা মানুহে মানুহৰ বাবে গীতটো গাই দিয়া সেইটো বঢ়িয়া গীত সেইটো ভাল হ'ব অঁ মানে মানুহে মানুহৰ বাবে গীতটো মানে কি মানুহক লৈ গাইছিল না গাবা না দে তে